এক জানুৱাৰী দুহেজাৰ দহ দুই জানুৱাৰী দুহেজাৰ বিছ তিনি মাৰ্চ দুহেজাৰ পোন্ধৰ চাৰি মে' দুহেজাৰ ষোল্ল পাঁচ মে' পাঁচ জুন দুহেজাৰ এক